আচলতে মানুহৰ মনবোৰ ফূৰ্তি লাগিবলৈ কেতিয়াবা ভ্ৰমণলৈ যাবলৈ মন যায় মোৰ প্ৰিয় পৰ্যটনস্থল হ'ল মেঘালয় শ্বিলং শ্বিলং গৈছোঁ আৰু শ্বিলঙৰ প্ৰাকৃতিক পৰিৱেশটো বহুত ধুনীয়া একদম নিজান ঠাই জুৰিবিলাক ঝৰ্ণাবিলাক বৰ ধুনীয়া লাগে আৰু পাহাৰীয়া একাবেকা ৰাস্তা সেইটো কাৰণে শ্বিলং ঠাইখন মই ভাল পাওঁ আৰু শ্বিলঙৰ পৰা অকণমান আগলৈ গ'লে আপুনি চেৰাপুঞ্জী পায় চেৰাপুঞ্জীৰ প্ৰাকৃতিক পৰিৱেশ বহুত ধুনীয়া যিহেতু অসমত তেনেকুৱা স্থাই ঠাই নাই শ্বিলঙৰ যিটো পৰিৱেশ মানে আৰু খুব মানুহবিলাকৰ জনগোষ্ঠী গাঁথনি কথা বতৰাবিলাক যদিও আমাৰ লগত নিমিলে খুব সহজ মানুহবিলাক তাত বহুত মৰম কৰে মানুহবিলাকে আমাৰ অসমৰ মানুহ বুলি ক'লে সেইটো কাৰণে শ্বিলং গৈ ভাল লাগিলে আৰু মোৰ প্ৰিয় পৰ্যটনস্থলী শ্বিলং তাৰ প্ৰাকৃতিক পৰিৱেশ ভৌগোলিক পৰিৱেশবিলাক বহুত সুন্দৰ আৰু সকলোৱে যাব পাৰে শ্বিলঙলৈ সঘনাই যোৱা নাই যদিও শ্বিলং তথাপিতো মই দুবাৰমান শ্বিলঙলৈ গৈছোঁ তাৰ উপৰিও ভাৰতৰ বিভিন্ন ঠাইলৈ গৈছোঁ তাতকৈ কিন্তু শ্বিলংখন মোৰ বহুত আপোন লাগিলে প্ৰিয় পৰ্যটনস্থলী বুলি ক'লে মই প্ৰথমতে শ্বিলং বুলিয়েই ক'ম সেইবাবে কেতিয়া ভ্ৰমণ কৰিবলৈ পচন্দ কেতিয়া মানে ডিচেম্বৰ মাহত ভ্ৰমণ কৰিবলৈ গৈ ভাল লাগে ডিচেম্বৰ জানুৱাৰী মাহত যেতিয়া অলপ পৰিৱেশবিলাক শুকান হয় বাৰিষা ছিজনত যেতিয়া বাট পথ বানপানী বহুতখিনি বতৰৰ প্ৰতিকূলতা থাকে বতৰৰ প্ৰতিকূলতা থাকিলে ক'ৰবালৈ পিকনিক প্লেচ বা ভ্ৰমণ কৰিবলৈ ভাল নালাগে সেই হেতুকে আমি আমাৰ অসমত ডিচেম্বৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈকে পৰিৱেশটো পৰ্যটনৰ কাৰণে ভাল তেতিয়াই অসমৰ প্ৰত্যেকেই মানুহে যাবলৈ বিচাৰে মনবোৰ অলপ বছৰেকত এবাৰ ফুৰি আহিলে মনবিলাক ভাল লাগে সেইটোকে ডিচেম্বৰ জানুৱাৰীতে আমি যাওঁ প্ৰতি বছৰে এবাৰ কোনোবা নহয় কোনোবা এডখৰ স্থলীলৈ ভাৰতৰ যোৱা বছৰ আমি গৈছিলোঁ শ্বিলং মোৰ সেইকাৰণে প্ৰিয়স্থলী শ্বিলং বুলি ক'লোঁ